হয় এইখন এইখন মংগলদৈৰ অন্নপূৰ্ণা ষ্টৰ হয়নে হয় মানে মোৰ বিয়াৰ কাৰণে কাপোৰ কেইযোৰমান লাগিছিল ইয়াতে এতিয়া কেনেকুৱা ধৰণৰ কাপোৰ আছে আপোনাৰ দোকানত শুৱালকুচি পাটটো হ'বনে অ' সেইটোৰ দামটো কিমান বা চলি আছে বা অৰিজিনেল দামটো

অ' অ' এনে দা দামটো কিমান মানৰ ভিতৰত আছে অ' অ' পঁচিছ মান তাৰ কমত নহ'ব নেকি অ' আচ্ছা আকৌ আকৌ ধৰ মানধৰাৰ কাপোৰৰ কাৰণে কেনেকুৱা গামোচাৰ কাৰণে

এনে ফুলাম গামোচাত কিমান হ'ব আৰু চিম্পুল ফুলৰ থাকিলে ঠিক আছে বাৰু মই আপোনাৰ দোকানত বাৰু এই দুইদিনমানৰ ভিতৰতে যাই আছোঁ হয় হয় হ'ব দিয়ক